হয় হয়

অ' হয় পাতিব লাগে অ' অ' অ' অ' তেতিয়া আমাৰ অ' বিশেষকৈ হয় আমাৰ গাঁৱত মানুহ অসুখ বিসুখ ধেৰ হৈছে বিশেষকৈ পানীটো অকণমান খেলি মেলিয়ে পাইছোঁ বিশেষ আইৰণ থকা যেন অনুভৱ হৈছে অ' অ' অ' তেওঁলোককো পানীটো নিয়মিতভাৱে দিবলৈ হেৰি কৰিব লাগে নিয়মিতভাৱে দিয়া হোৱা নাই গতিকে এই মিটিঙখনলৈ আমাৰ হস্পিটেলৰ মানুহকো নিমন্ত্ৰণ কৰিব লাগে গাঁওৰ সকলো মানুহকে মাতিব লাগে অ' অ' এতিয়া আমি শনিবাৰ বা দেওবাৰৰ ভিতৰতে মিটিঙখন পাতিলে ভাল হ'ব

চাকৰিয়ালখিনিও থাকিব আমি মানুহখিনিকো কথাটো জনাব লাগে বিশেষকৈ আমি কোৱাতকৈয়ো হস্পিটেলৰ মানুহে আহি ক'লে মানে বেছি ভাল হ'ব আৰু

অ' অ' হ'ব দিয়ক আমি তাকে কৰিব লাগিব শনিবাৰ বা দেওবাৰ ভিতৰত